আমি ধান খেতি কৰোঁ ধান খেতি কৰি আমি মাৰি বস্তাত ভৰাই দোকানত বিক্ৰী কৰোঁ সৰিয়হ খেতি তেনেদৰে আমি বহুত কৰিছোঁ সৰিয়হ খেতি কৰিও আমি দোকানত নিৰ্দিষ্ট পৰিমাণৰ ধন লৈ দোকানত ক্ৰয় কৰোঁ সেইদৰে আমি কবি মূলা গাজৰ ভেন্দি ধুন্দুলি কুন্দুলি বিলাহী জলকীয়া লাই পালেং খুতৰা ধনিয়া লফা এনেদৰে নানা ধৰণৰ খেতি কৰিছোঁ আৰু সেইবিলাক উপযুক্ত দাম লৈ আমি বিক্ৰী কৰোঁ তাৰোপৰি বেঙেনা আলু জাতিলাও ৰঙালাও আমি ঘৰৰ পৰাই বিক্ৰী কৰোঁ দোকানত নিও বিক্ৰী কৰোঁ তেনেধৰণে আমি বিক্ৰী কৰি আমি পইচা সংগ্ৰহ কৰোঁ কল কল আৰু কলডিল বিক্ৰী কৰোঁ কল চেনী কল জাহাজী কল বগীমল কল কেতেকী সোন্দা পাচলি হিচাপে ব্যৱহাৰ কৰা কাচকল এনেধৰণৰ কলসমূহো আমি বিক্ৰী কৰোঁ ঘৰৰ পৰাই নিয়ে আম কঁঠাল এনেকুৱা ফল মূলবিলাকো আমি বিক্ৰী কৰোঁ তেনেদৰে আমি শস্য বিক্ৰী কৰি শস্য বিক্ৰী কৰি উপলব্ধ

বগৰী আমলখি এনেধৰণৰ ফল মূল বিক্ৰী কৰোঁ ধানৰ ভিতৰত বাও ধান বাও ধানৰ চাউলটো ৰঙা ওলায় বৰা ধান বিহু আহিলে আমি বৰা ধানৰ চাউল বেছি উলিয়াওঁ বৰা ধানটো আমাৰ সকলোৱে পিঠা পুৰিবৰ কাৰণে ঘৰৰ পৰাই চাউল হে বিক্ৰী কৰিবলগীয়া হয় সকলোৱে বিচাৰে যিবিলাক মানুহে খেতি নকৰে সিহঁতি বেছিকৈ বিচাৰে নাৰিকল ঘৰতে আমাৰ নাৰিকল আছে নাৰিকলো আমি বিক্ৰী কৰোঁ কুঁহিয়াৰ খেতি কৰোঁ কুঁহিয়াৰো বিক্ৰী কৰোঁ তেনেধৰণে আমি ব্যৱসায় কৰোঁ